আমাৰ অঞ্চলত বিশেষকৈ কল আৰু আম এই দুয়োটাই ফল আমাৰ অঞ্চলত বেছিকৈ কৰা হয় আম আৰু কলটোৱে আমাৰ অঞ্চলত মানে বেছি প্ৰাধান্য দিয়া হৈছে আৰু সেই কল আৰু আম সেই দুটা ফল বিক্ৰী কৰি আমি যিখিনি লাভ পাওঁ সেইখিনিয়ে আমাৰ বহুত মানে ভাল ফল দিয়ে কল কল আমাৰ যিখিনি কল আমাৰ ৰুৱা হয় সেই কলখিনি কেইবা বিধৰো কল আছে মালভোগ কল খুন্দা কল জাহাজী কল সেইবিলাক কল আমাৰ ইয়াত ধুনীয়াকৈ হয় ভাল মানে ফল দিয়ে আৰু আম আমাৰ জাহাজী আম আছে আৰু আপোনাৰ দেশী আম আছে সেইবিলাক আম আমাৰ ইয়াত ফলৰ মানে প্ৰাধান্য দিয়া হয় সেই ফলখিনি আমাৰ সকলোৱে গাঁৱৰ মানুহেও আহি খাব পাৰে বিক্ৰীও কৰোঁ সেই ফল দুয়োবিধেই দুয়োবিধেই আমি ঘৰতো খাওঁ মানুহকো দিওঁ বিক্ৰীও কৰোঁ সেই দুইবিধ ফলেই আমাৰ মানে স্বাস্থ্যৰ কাৰণেও উন্নতি আৰু আম আম আমি দুবিধ আছে জাহাজী আম আছে আৰু লোকেল এবিধো আছে সেই কেইবিধৰ ভিতৰত আমি জাহাজী আমটো বেছি প্ৰাধান্য পাওঁ লোকেলটো অলপ সৰু আৰু কলৰ যিখিনি আমি কল আমি ৰুওঁ সেইখিনি আমাৰ শাৰী শাৰীকৈ ৰুৱা আছে কলখিনি আমাৰ যথেষ্ট উন্নতি উন্নতিৰ ফালেও আগবঢ়ায় আমাৰ সেইখিনি আমাৰ লাভ হয় আৰু যিখিনি আমি পাৰোঁ আৰু যিখিনি আমি খেতি কৰি লাভ পাওঁ সেইখিনিয়ে আমাৰ যথেষ্ট